অসমক যিহেতু দুটা ভাগত ভাগ কৰা হৈছে উজনি আৰু নামনি নামনিৰ লোকসকলৰ কথাসমূহ হৈছে অসমীয়া ভাষাটো হৈছে এটা কথিত ভাষা আৰু উজনি অসমৰ লোকসকলৰ ভাষা হৈছে লিখিত ভাষা তেওঁলোকে যিটো অসমীয়া ভাষা কয় বা ব্যৱহাৰ কৰে সেই ভাষাটোত কেতিয়াও সুৰ প্ৰয়োগ নকৰে কিন্তু নামনি অসমৰ লোকসকলে যিসক যিটো কথা তেওঁলোকে ব্যৱহাৰ কৰে সেইটো তেওঁলোকে সুৰ প্ৰয়োগ কৰে যেনেদৰে আমি এইটো গৈছোঁ সেইটো গৈছে না তেনেদৰে ব্যৱহাৰ কৰে মই যোৱা মংগলবাৰ দিনা মই গৈছিলোঁ গুৱাহাটীলৈ গুৱাহাটীলৈ গৈ থকা অৱস্থাত মই গৈছোঁ ট্ৰেইনত আৰু ট্ৰেইনত যাওঁতে বিভিন্ন ধৰণৰ মানুহ আমি লগ পাওঁ যেনেদৰে মুছলমান হওক হিন্দু হওক বেংগলী হওক যিধৰণে হওক নামনিৰ হওক উজনিৰ হওক সকলোকে লগ পাওঁ আৰু সেই লগ পোৱাৰ পাছত তেওঁলোকে বিভিন্ন ধৰণৰ ভাষা ব্যৱহাৰ কৰে ব্যৱহাৰ কৰাৰ পাছত যেনেদৰে তেওঁলোকে কৈছে যেনেকৈ সকলোৱে জানে যে ট্ৰেইনত বহুত মানুহে উঠে উঠি পিনে চানা বিকে ভাজা বাদাম বিকে নহয় জানো যেনেকে কয় ভাজা বাদাম ভাজা বাদাম ভাজা বাদাম কাচা চানা কাচা চনা কাচা চানা এনেদৰে কৈ থাকে নকয় জানো সেই তেনেদৰে কৈ থকাত তেওঁলোকে আৰু বহুত ধৰণৰ অসমীয়া অসমীয়া ভাষাই তেওঁলোকে ব্যৱহাৰ কৰে কিন্তু সেই অসমীয়া ভাষাখিনি তেওঁলোকে এটা সুৰ প্ৰয়োগ কৰে সেই সুৰ প্ৰয়োগ কৰিলে তেওঁলোকৰ সেই ভাষাটোক কথিত ভাষালৈ গুচি যায় কিয়নো আমি লিখিত ভাষা আমি যেনেদৰে কওঁ মই আজি আমুক ঠাইলৈ যাম কিন্তু তেওঁলোকে কয় আমি আজি এইটো জেগাত যাব এইটো জেগাতে আমি যাব না এনেকৈ এনেকৈ কয় যেনেদৰে আমি উজনি অসমত ল'ৰা ছোৱালী এইগৰাকী ছাত্ৰী এইগৰাকী শিক্ষক এইগৰাকী শিক্ষয়িত্ৰী তেনেদৰে আমি ব্যৱহাৰ কৰোঁ ভাষা তেওঁলোকে নামনি অসমত তেওঁলোকে ব্যৱহাৰ কৰে যে ইটো তিৰিটো গৈছে ইটো ইটো এইটো ছোৱালীটো গৈছে ইটো আপীটো তেনেদৰে তেওঁলোকে ব্যৱহাৰ কৰে তাত তেওঁলোকৰ যোনটো তেওঁলোকে নামনি অসমত একেবাৰে অতীজৰে পৰা ব্যৱহাৰ কৰিছে সেইটোৱেই তেওঁলোকে ব্যৱহাৰ কৰে আৰু আমি উজনি অসমত যিটো আমি আহোমৰ দিনৰ পৰা ব্যৱহাৰ হৈ আহিছে যিটো আমাৰ লিখিত ভাষা আমি সেই লিখিত ভাষাটোৱে আমি ব্যৱহাৰ কৰোঁ